মই মানে আজি বহু বছৰ আগতে গুৱাহাটীলৈ গৈছিলোঁ গৈছিলোঁ যদিও যেনিবা এনেই মানে গুৱাহাটী যিবিলাক মানে জেগা মানে সেইবিলাক দেখি শুনি ভালেই লাগিলে ভাল লাগিলে যদিও মানে জেগাবিলাক বাজেট ফেণ্ডেলি সকলোবিলাক মই ভাল পালোঁ যেনিবা চিৰিয়াখানাৰ পৰা ধৰি পেলাই নানা ধৰণৰ গুৱাহাটীত দেখিবলৈ পোৱা তাৰপিছত টকা পইচা অভাৱ যেনিবা অভাৱতো মানে গৈছিলোঁ আৰু মানে গৈছোঁ যদিও মানে টকা পইচা বৰ নাটনি ধুনীয়াকৈ জেগাবিলাক ফুৰি চাকি আহি যেনিবা আহি আহিবলগীয়া হৈছে আৰু কাৰণ কেলৈ টকা পইচা অভাৱৰ কাৰণেই বুলিয়ে নহয় মানুহবোৰ যোৱা দেখি মানে যাওঁ যাওঁ লাগেতো গ'লত আৰু তেনেকৈ গৈ মেলি মানে যিসকলৰ লগত গৈছিলোঁ সেইসকলৰ লগতে ভ্ৰমণ কৰিলোঁ কৰিলোঁ যদিও খুব নাটনি হোৱাকৈ আহিবলগীয়া হ'ল কাৰণ কেলৈ মোৰ পইচা পাতিও তাৰমানে তেনেদৰে নাই নহয় পকেটত আৰু ধৰি লওক যিকেইটকা আছে ঘৰলৈওতো কেইটকামান বচাই আনিব লাগিব সেইটো কাৰণে ভাবি শুনি জাষ্ট হ'ব সকলোবোৰ ভাবি শুনিয়ে মই যেনিবা আৰু গৈছোঁ গৈছোঁ যদিও খুব টনাটনিকৈহে যেনিবা জেগাবিলাক চাইছোঁ এনেই হাতত আনিবলগীয়া বয় বস্তু একো অনা নাই কাৰণ কেলৈ আৰ্থিকভাৱে টান নহয় জানো সেইকাৰণেই মই জেগাবিলাকহে চাইছোঁ মনৰ মানে মনৰ আনন্দবিলাক কৰিছোঁ আৰু জেগাবিলাক চাই গৈছিলোঁ যদিও আজি ভালেমান বছৰেই হ'ল বাৰু ছয় সাত বছৰৰ আগৰ কথাই কৈ আছোঁ তথাপি গ'লোঁ যদিও গলোঁহে আৰু অকল মানে দেশৰ মানে মানে গুৱাহাটী জেগাবিলাকহে চালোঁ চাই কৰি আৰু মনৰ আনন্দটো মানে সেইটো উৎসাহ এটা থাকি যায় খুব আৰ্থিকভাৱে হে চালোঁগৈ চাই কৰি আৰু যেনিবা খুব অভাৱ অভিযোগৰ নিচিনাই হ'ল আৰু পইচা পাতিৰ ক্ষেত্ৰত একো বয় বস্তু আনিব নোৱাৰ নোৱাৰিলোঁ বাৰু